মোৰ মোৰ মোৰ ঘৰ হাজুংবাৰী নেপালী বস্তি এইটো নাৰেঙ্গীৰ নাৰেঙ্গীতেই পৰে মোৰ পৰিয়াল চাৰিজন আৰু মা দেউতা বাইদেউ আৰু মই বাইদেউৰ কিছুদিন আগতে বিয়া হৈছে গুজৰাটলৈ ভিনদেউ এজন বিজনেছমেন হয় গতিকে আৰু মোৰ কলেজৰ বন্ধু বান্ধৱী আছে সেইকেইজনৰ নাম প্ৰীতি অমিত তাৰপাছত ৰৌহান আৰু বহুতো আছে আমি বহু ঠাইত গ'লে আমি বিভিন্ন ধৰণৰ বন্ধু লগ পাওঁ গতিকে মোৰ ঘৰ ঘৰৰ ওচৰতেই মোৰ শৈশৱকালৰ বান্ধু বন্ধু বান্ধৱী আছে যিটো এতিয়াও মোৰ লগত বন্ধুত্ব আছে কিন্তু কিছুমান এনেকুৱাও বন্ধু আছে যি যিজন বহুত দূৰৰ কিন্তু এতিয়াও মানে তেওঁলোকে মোৰ লগত যোগাযোগ কৰে আৰু মোৰ খুৰা খুৰী আইতা সকলো আছে কিন্তু খুৰা খুৰী দাদা আৰু বাইদেউসকলে নেপালত থাকে কাঠমাণ্ডু বুলি কোৱা ঠাইত মোৰ খুৰা আৰু খুৰী থাকে আৰু পানীটেংকী নামৰ ঠাইত মোৰ ডাঙৰ বাজনী থাকে খুৰাৰ ছোৱালীজনী তাৰপাছত চিকিমত মোৰ ভাইটি ভণ্টী পঢ়ি আছে তাৰপাছত দাদা থাকে

অসমৰ আৰু হেৰিৰ বৰ্ডাৰৰ ওচৰত সি শৰাইঘাটৰ যোনখন মানে প্ৰেছ আছে কোৱেশ্বন পেপাৰ বা কাগজ পত্ৰ বনোৱা সেইখন তাতেই সি কাম কৰে আৰুতো বন্ধু বান্ধৱী ক'লেতো আমি বহুত বহু ঠাইত গ'লে বহু ধৰণৰ বন্ধু বান্ধৱী পাওঁ কেইটামান ভাল কেইটামান বেয়া এইখিনিয়েই গতিকে